আমাৰ অঞ্চলত এটা পুথিভঁৰালৰ প্ৰয়োজন য'ত বিভিন্ন সাধাৰণ জ্ঞানৰ কিতাপ উপন্যাস আলোচনী মহান ব্যক্তিসকলৰ জীৱন কাহিনী থকাতো প্ৰয়োজন আমাৰ অঞ্চলৰ বিদ্যালয়ত এটা পুথিভঁৰাল অতি প্ৰয়োজন যাৰবাবে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কিতাপৰ জ্ঞান নিজৰ অঞ্চলতে লাভ কৰে তেওঁলোক আগবাঢ়ি যাবলৈ সুবিধা হয় সেইবাবে আমাৰ স্থানীয় স্কুলবিলাকত বা স্থানীয় বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ কিতাপ উপলব্ধকৈ এটা পুথিভঁৰাল প্ৰয়োজন